হেল্ল' এয়া ন ভোজ ভোজনালয়ত লাগিছেনে আপোনালোকৰ ভোজনালয়খনৰ বিষয়ে ছুইগীৰপৰা জানিব পাৰিলোঁ অহা বাৰ আগষ্ট দেওবাৰে আমাৰ ঘৰত এটা অনুষ্ঠান আছে যাৰ বাবে আমাক পঞ্চাশখন ভাতৰ থালিৰ প্ৰয়োজন তাৰে বিশখন নিৰামিষ থালি আৰু ত্ৰিশখন আমিষ থালি হ'ব লাগিব আমাৰ ঘৰৰ ঠিকনাটো আপোনালোকে লিখি ল'ব চান্দমাৰী আকাশী এপাৰ্টমেণ্ট তৃতীয় মহলা ঘৰৰ নম্বৰ এশ তিনি আপোনালোকে বাৰ তাৰিখে দিনৰ এঘাৰ বজাত আমাক অৰ্ডাৰটো দিব পাৰিবনে যিহেতু আমাৰ অৰ্ডাৰটো ডাঙৰ গতিকে ইয়াৰ বাবে কিবা ৰেহাই পোৱা যাব নেকি অনুগ্ৰহ কৰি ৰেহাই কুপনৰ নম্বৰটো আমাক জনাব নেকি